মোৰ সৰ্বোচ্চ ৰেকৰ্ড হৈছে মোৰ সৰ্বোচ্চ ৰেকৰ্ডনো কি আৰু মই এদিন নাও চলাই এখন পথাৰ পাৰ কৰি দিছোঁ এখন পথাৰ মানে কি আমাৰ লখিমপুৰ আজাদত এখন ডাঙৰ পথাৰ মানে বহুত বিঘা বহুত কিমান হিচাপ কৰিব নোৱাৰিগৈ মানে কিমান বিঘা মাটি আছে এখন ডাঙৰ পথাৰ মই নাও নাৱে পাৰ কৰি দিছোঁ মানুহক বহুত সহায় কৰিছোঁ মানুহৰ সেই নাও মই ডুবাৰপৰা বচাই আনিছোঁ আৰু ভাল লাগিলে সেইদিনাখন মানে কি গোটেই মানুহক মই বচালোঁ বচাই ভাল লাগিলে আৰু প্ৰতিদিনে মই দুঘণ্টা আঢ়ৈ ঘণ্টা সিমানটো দৌৰ লগাওঁ দৌৰি ভাল লাগে মানে কেলৈ দৌৰাটো মানুহক লাগিবই দৌৰাটো দৌৰি থাকিলিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপোনাৰ স্বাস্থ্য ভালে থাকিলে আপুনি ভালে থাকিব সেইটো কথাটো আৰু প্ৰাপ্ত মানে কি মোৰ সেই দিনকেইটা বিচাৰোঁ আগতে মই যেনেকৈ বিশ্ব ৰেকৰ্ড কৰিছিলোঁ সৰ্বোচ্চ ৰেকৰ্ড কৰিছিলোঁ মানে কি মই তেতিয়া সেইটোৰ দিনৰ মোৰ মানুহটো বেলেগ আছিলোঁ এতিয়াও বেলেগ হৈ গ'লোঁ সেইটো দিনত কি আছিলোঁ মোৰ মানুহক ভাল লাগিছিলে মোক মোক মানুহে ভাল পাইছিলে এতিয়া নাপায় কিয় সেইটো ময়ো নাজানো কিন্তু তেতিয়া মই সহায়ো কৰিছিলোঁ এতিয়া নাই আগতে যেনেকৈ স্কুলত পঢ়িছিলোঁ স্কুলৰ লগৰবোৰ যেনেকৈ নাইকিয়া হৈ গ'ল সেই দিনকেইটা লাগে স্কুললৈ যোৱা সৰুতে বেগ লৈ লৈ ধুনীয়াকৈ যোৱা লগৰকেইটাৰ লগত যোৱা লগৰক লগ পোৱা ভাল লাগে গৈ তেতিয়াও বহুতো নানা ধৰণৰ কথাও ওলাইছিল লগৰ লগত গৈয়ো ভাল লাগে কিনো ক'ব